হয় কওকচোন হয় কেনেকুৱা জোতা লাগিব আপোনাক বাৰু হয় চাইজটো ক'বচোন আপোনাৰ আপোনাক লাগেনে নে কাক লাগে হয় চাইজটো ক'ব আপোনাৰ ছিক্স হয় দেখাই আছোঁ বাৰু আৰু হয় আপোনাৰ এনেই কিমান বাজেট কিমান ব্ৰেণ্ড আটাইকেইটাই আছে বাটাৰো আছে আপোনাৰ কেনেকুৱা বাৰু হয় হয় হয় হয় আৰু এইযোৰ আছে তিনি হাজাৰ টকা হ'ব জোতা

ব্লেক ৰ'ব ৰ'ব হয় এইযোৰ ভাল লাগিব আপোনাৰ তাত এইযোৰৰ দামটো অলপমান বেছি হ'ব চাৰে তিনি হ'ব হয় হয় ভাইটিৰ কাৰণে কি কৈছে কি কৈছে ছিক্স ন' কেনেকুৱা মানে চেণ্ডেল লাগিব নে ক্ৰ'কছৰ নিচিনা লাগিব নে কেনেকুৱা নে জোতাই লাগিব জোতাই ন হয় হয় এইযোৰ চাওকচোন হয় এডিডাছৰ এইটো মানে ব্ৰেণ্ডটো ভাল আৰু মানে পিন্ধি আৰাম পাব এইটো বাৰশ টকা হ'ব হয় গোটেই কেইটা ল'লে বাৰু অলপমান কমাই দিম বাৰু বেলেগ কেনেকুৱা লাগিব ক'লাই লাগিব নে নে বেলেগ বেলেগ কালাৰৰ লাগিব স্কুল জোতা স্কুল জোতা স্কুলৰ কেজুৱেল টাইপৰ ন অঁ অঁ কেজুৱেল দি আছোঁ দি আছোঁ ৰ'ব দেই দি আছোঁ অঁ অঁ

এইযোৰ এইযোৰ কেজুৱেল টাইপৰ হ'ব অলপমান আৰু যদি বেলেগ কালাৰো লাগে তেতিয়াও আছে আমাৰ এইযোৰ এইযোৰ হয় হয় টোটেল অঁ হ'ব বাৰু এইটো ৰ'ব মই কেলকুলেট কৰি লওঁ বাৰশ টকা আৰু এইফালে আপোনাৰ এইযোৰ কোনযোৰ চাইছিলে এইযোৰ পুমাযোৰ নে এই এডিডাছৰযোৰ পুমাযোৰ ন পুমাযোৰত চাৰে তিনি হ'লে আপুনি বাৰু এশ টকা এটা কমাই ধৰিম বাৰু হ'ব নাই অঁ ব্ৰেণ্ডেড ন সেইকাৰণে দামীয়ে হ'ব গোটেই কেইটা বান্ধিয়ে দিম নে ৰ'ব ৰ'ব পইচাটো আপুনি কি কৰিব কেচ্ কৰিবনে নে অনলাইন কেচ্ দিব ন ঠিক আছে এই দুটা বান্ধি দিওঁ হয় হয় লৈ লওক বাৰু আপুনি ৰ'ব এইটো মই পেকিং কৰি দি আছোঁ

দাদা আপুনি পইচাটো দি দিয়ক হয় দি দিয়ক হয় হয় হ'ব দিয়ক পিছে আহি থাকিব আহি থাকিব বোলো দোকানত হয় হয় হয় আহি থাকিব